এই বীণা বাইদেউ হয় নাই এতিয়া বিহু আহিছে নহয় বিহুত পিঠা পনা পুৰিবলৈ লৈছেনে কি অ তাৰপৰা আমাৰ আকৌ হেৰি পিঠা পুৰিব লৈছোঁ হ'লে কি হ'ব এই তিলেই বিচাৰি পোৱা নাই ক'ৰবাত পাব নেকি হয় হয় তাৰপৰা কি কি পিঠা পুৰিম বুলি ভাবিলে এইবাৰ গেলোৱা পিঠা কে কেনেধৰণে পুৰে মই বৰ ভালকৈ নেজানো মানে কওকচোন

হয় হয়

হয় এতিয়া এই হয় ৰিফাইনত ভালনে নাই মিঠাতেলত ভাল হয় বাৰু

হয় হয় হয় হয় তাৰপৰা হেৰি আৰু মুঠিয়া পিঠা মুঠিয়া পিঠা মই বনাইছোঁ বাৰু তাৰপৰা অ হয় হয় তাৰপিছত আকৌ কি বুলি কয় পানী পানী পানী পিঠা মই পুৰি পোৱা নাই নহয় পানী পিঠা কেনেধৰণে বনাইনো কোৱাহে শুনিছোঁ

বাৰু হ'ব